মোৰ মতে যোগাসন আৰম্ভ কৰাৰ সঠিক সময় হৈছে সৰু কাল একেবাৰে সও শিশুৰ পৰাই কৰিব লাগে বাল্যকালৰ পৰাই গতিকে এই সময়ৰ পৰা শিকি কৰিলে আচলতে আমাৰ স্মৃতি শক্তি শিশুসকল বৃদ্ধি হয় মনটো স্থিৰ হয় আৰু ফ্লেক্সিবিলিটি বাঢ়ে আৰু বিশেষকৈ ধৈৰ্য্য শক্তি বাঢ়ে গতিকে সকলো শিশুৱেই সৰু সৰুৰ পৰাই যোগাসনৰ অভ্যাস কৰাটো অতিকে প্ৰয়োজন তেতিয়াহে আচলতে এজন সু নাগৰিক হ'বলৈ হ'লে আমাৰ সকলোখিনি মনটো স্থিৰ হৈ মনটো বিশেষ ডাঙৰ কথা মনটো স্থিৰ হ'বৰ কাৰণে বিশেষকৈ যোগাসনটো খুবেই প্ৰয়োজন কম বয়সৰ পৰাই যদি কৰে সকলো দিশতে আগবাঢ়ে এক্টিভ হয় বিশেষকৈ আমাৰ মন স্থিৰ হয় স্মৃতি শক্তি বৃদ্ধি হয় আৰু বিশেষকৈ শিশুসকল সবল আৰু শক্তিশালী হয় কৰ্মক্ষম হয় কামৰ প্ৰতি উদ্যম বাঢ়ে আৰু কম বয়সৰ পৰা যেতিয়া শিশুৰ সদায় যোগাসন কৰে যোগাসন শিকিবলৈ আৰম্ভ কৰে তেতিয়া বিশেষকৈ সিহঁত তেওঁলোকৰ শাৰীৰিক মানে ৰোগ প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি হয় আৰু তেওঁলোকে মানে কোনো কোনো ৰোগ ব্যাধিয়ে মানে আক হেৰি কৰিব নোৱাৰে ক্ৰিয়া কৰিব নোৱাৰে গতিকে নিয়মিত যোগ চৰ্চাটো খুবেই প্ৰয়োজন যোগ আৰু প্ৰাণায়ম কৰাতো খুবেই প্ৰয়োজন গতিকে শিশুসকলে সৰু কালৰ পৰাই এই অভ্যাস গঢ়ি উঠিলে তেওঁলোকৰ শিক্ষাৰ দিশতে হওক বা যদি কিছুমান খেলৰ ষ্টুডেণ্ট আছে খে তেওঁলোকৰে হওক মানে সকলো দিশতে আগবাঢ়িবলৈ সুবিধা হয় আৰু বিশেষকৈ স্বাস্থ্যই পৰম ধন গতিকে আমাৰ স্বাস্থ্য অটুট ৰাখিবলৈ শিশু কালৰ পৰাই যদি আমি যোগ অভ্যাসটো নিয়মিত চৰ্চা কৰোঁ তেতিয়া আমাৰ সকলো দিশতে আগবাঢ়ি যাবলৈ শিশুসকল মানে উৎসাহী হয় আৰু সেইটোৱেই মানে মূল কথাখিনিয়েই হৈছে যোগ আমি যোগী যোগ যদি শিশুকালৰ কালৰ পৰাই কৰে তেতিয়াহ'লে আমাৰ শিশুসকল হাৰ মানসিক শাৰীৰিক আধ্যাত্মিক বিশেষকৈ আধ্যাত্মিকভাৱে মানে খুব আধ্যাত্মিক দিশত বহুত ভাল হয় গতিকে শিশুকালৰ পৰাই যদি এই অভ্যাস কৰা হয় আমাৰ সকলো দিশতে আগবাঢ়ি যোৱাত সুবিধা হয় বিশেষকৈ এটা কথা খুব মন কৰিবলগীয়া আত্যান আধ্যাত্মিকতাবাদ যদি আমাৰ সৰুৰ পৰাই আহে তেতিয়া কোনো ল'ৰা ছোৱালী বিপথে পৰিচালিত নহয় সদায় পজিটিভিটিৰ সঞ্চাৰ হয় আৰু নিগেটিভিটিবোৰ অ'টমেটিক নাইকিয়া হৈ যায় গতিকে মনটোও সাংঘাতিকভাৱে স্থিৰ একাত্মক হ'ব পাৰে প্ৰতিটো কথাতে কনচেনট্ৰেচনটো বাঢ়ি যায় গতিকে শিশুসকলক নিয়মিত যোগ অভ্যাগটো সৰুৰ পৰাই যদি গঢ় লৈ উঠে খুব মানে এটা ভাল অভ্যাস বুলি ক'ব পাৰি